হেল্ল' হয় নমস্কাৰ কোনে ক'লে হয় হয় হয় হয় হয় কেতিয়া আহিব

তেনেকৈ সত্ৰখিনি চাব পৰা হ'ব আৰু আপোনোলোক কিমান যান আহিব

অঁ নিশ্চয় হয় অঁ হয় আমি এতিয়া চামগুৰি সত্ৰখন আহিলে তাতে মুখাখিনি চাব পৰা হ'ব চামগুৰি সত্ৰ যিজনবিখ্যাত মুখাশিল্পী ডক্টৰ হেমচন্দ্ৰ গোস্বামী দেৱ তেখেতে মুখা শিল্পৰ ওপৰত এটা পদ্মশ্ৰীও পাইছে তাতে গোটেই মুখাখিনি তেওঁলোকে দেখাই দিব লগত আমি যাম

আৰু নীতি সত্ৰ বিশেষকে সাঁচিপাতৰ পুথি আৰু ৰজাদিনীয়া কিছুমান যুদ্ধ কাৰণে যিখিনি আগতে হেংদাং ব্যৱহাৰ কৰিছিলে সেই হেংদাংবিলাক মিউজিয়ামত সজাই ৰাখিছে সেই মিউজিয়ামটো চাব পাৰিব

আৰু দক্ষিণপাঠ সত্ৰখন আছে বিশেষকৈ সেইখন আকৌ এখন ৰজাঘৰীয়া সত্ৰ দক্ষিণপাঠ সত্ৰত তাতে মিউজিয়াম আছে এটা বৰ ভঁৰাল বুলি এটা মিউজিয়াম আছে তাতে বহুত পুৰণা বস্তু আছে তাতে অক্ষয় এগচি বন্তি আছে আজি কিমান বছৰ সেই বন্তি গছ মানে জ্বলিয়ে আছে কোনোদিন মানে নুমোৱা নাই সেই বন্তিগছ

য'ত নেকি আগতে বিষ বিষ দি থোৱা মানে বিষ বিহ দি প্ৰস্তুত কৰা তৰোৱাল সেই তৰোৱালবিলাক চাব পাৰিব অঁ হয় তাত অঁ হয় হয় তাত এতিয়া মুখা শিল্পটোক মানে প্ৰচাৰ প্ৰসাৰ কাৰণে সেই যিখিনি থলুৱা শিল্পী

আৰু

অঁ

নাই নাই আমাৰ জাতীয় সাজ পোছাক পৰিধান কৰি গ'লে মানে

অঁ সেইটো সেইটো নাই নাই নাই নাই নাই

অঁ

অঁ হয়

হয় অঁ

সেইটো কাৰণে আমি খুব মানে চিন্তা হয় হয় মাজলী মানুহ খুব সহজ সৰল আৰু অতিথি পৰায়ণ আহন মানে আমি খুব সহজ সৰল মানুহখিনি ধন্যবাদ ধন্যবাদ আমি সোনকালে লগ পাম দিয়ক অঁ অঁ ধন্যবাদ